ৰেচিপিসমূহ চাবৰ কাৰণে মই ইউটিউবৰ জৰিয়তে মই বহুত ভিডিঅ' চাওঁ ইউটিউবত এনেকুৱা এনেকুৱা মই ভিডিঅ'চবোৰ চাওঁ যেনেকুৱা মানে আমাৰ অসমৰ থলুৱা খাদ্যবোৰ চাব পাৰি কেনেকৈ বনাব পাৰি কেনেকুৱা কি কি মচলা ব্যৱহাৰ কৰে যিটো টেষ্টটো বঢ়াই দিয়ে তেনেকুৱা মই বহুতকেইটা ভিডিঅ' চাইছোঁ আৰু এনেকুৱা চাই পিনে মই ঘৰতে যেনেকুৱা বস্তুবোৰ থাকে তেনেকুৱাকৈ মই বনাবৰ কাৰণেও ট্ৰাই কৰিছোঁ যেনেকুৱা আৰু মই মানে ফাষ্ট ফুড কিছুমান বনাবলৈ ট্ৰাই কৰিছোঁ যেনেকুৱা ফুচকা হওক কুৰকুৰি নিম্কি চিঙৰা এইবোৰ বস্তু চিঙৰা এদিন বনাইছিলোঁ য'ত মানে আমি ময়দা আটা এইবোৰ মিক্স কৰি লৈ ফাৰ্ষ্টতে ৰুটিৰ নিচিনাকৈ বেলি লৈছোঁ তাৰপিছত আলু উহোৱাই বইল কৰি পিনে তাত মচলা চচলা দি পিনে এনেকৈ ভাজিছোঁ সেইখিনি তাৰপিছত যিখিনি আমি বেলি লৈছিলোঁ ৰুটিখন তাৰ মাজত সেই ভজা আলুখিনি দি পেনি সেইটো বস্তু তেলত গোটেইটো মানে এটা ছেপ এটা চিঙৰা নিচিনাকৈ বনাই পেনি তেলত ভাজি দিছিলোঁ আৰু সেইটো বহুত টেষ্টি হৈছিলে লগতে আমি কেনেকৈ পাছ্টা বনায় কেনেকৈ পিজা বনাব পাৰি ঘৰতে সেইবোৰো চাইছিলোঁ আৰু আমি ঘৰত মানে ঘৰৰ মানুহবোৰ মিলি কেনেকৈ আমি এসাজ মানে খাব পাৰোঁ ধুনীয়াকৈ সেইবোৰ চাইছিলোঁ কি কি ৰান্ধিব পাৰি মই মাচৰুম কেনেকৈ বনাব পাৰি মই সেইটো চাইছিলোঁ পনীৰ কেনেকৈ বনাব পাৰি সেইটো চাইছিলোঁ কেনেকৈ কি কি কিহৰ লগত মিক্স দি পেনি বনাব পাৰি তেনেকুৱাকৈ তাৰপিছত মাচৰুমটো চাইছিলোঁ যে মাচৰুমৰ লগত আমি গাজৰ কেপ্চিকাম চয়াবিন এইবোৰ মিক্স কৰি পেনি এখন ভাজিৰ লগত মাচৰুমটো ভাজিও আমি মিক্স কৰি দিব পাৰোঁ বা মাচৰুম আৰু পিয়াঁজ আমি ভাজি খাব পাৰোঁ অন্লি আৰু যিটো টেঙা মাচৰুম থাকে সেইটো আমি ৰঙালাও আলু এনেকুৱাকৈ চব্জি বনাইও খাব পাৰোঁ যিটো বস্তু বহুত টেষ্টি হয় আৰু চাইছিলোঁ যে টেঙা কেনেকৈ বনায় তো টেঙাত আমি চাউলৰ বৰ দি বনাব পাৰোঁ আৰু লগতে বিলাহীৰ টেঙা থাকে সেইটো আমি মাছৰ লগতো খাব পাৰোঁ তেনেকৈ মাছ আৰু আৰু টেঙা মিক্স কৰি তেনেকুৱাকৈ ভাল লাগে আমি তেনেকৈ খাব পাৰোঁ সেইটো চাইছিলোঁ তাৰপিছত আকৌ বহুত কেইখন ৰেচিপি চাইছিলোঁ আৰু ভিডিঅ'চ মানে বহুত আছে আকৌ এনেকুৱা আমি নিউজো পাই থাকোঁ যে আমাৰ অসমৰে কিছুমান যোনে ছেফ হয় যোনে মাষ্টাৰ চেফ হ'ব খোজে তেওঁলোকে তেনেকে টিভি শ্ৱ'চবোৰত চাওঁ যে মাষ্টাৰ চেফত চাইছিলোঁ আমাৰ অসমৰে উইনাৰ হৈ আহিছে তেওঁলোকে ইমান ধুনীয়া ধুনীয়াকৈ বনায় সেইবোৰ চাইছিলোঁ আৰু লগতে আমিও এনেকে ট্ৰাই কৰিব খোজোঁ যাতে আমি এটা নিজৰে অসমৰে কিবা বস্তু খোৱা বস্তু সোৱাদটো আমি নিজে ল'ব পাৰোঁ তেনেকৈ আৰু মই ইউটিউবটো বহুত ভিডিঅ' চাইছিলোঁ কেনেকৈ আমি আৰু বনাব পাৰোঁ আমি বহুত কেইখন যে চালাদ কেনেকৈ বনাব পাৰোঁ পিটিকা কেনেকুৱা কিমান ধৰণৰ পিটিকা বনাব পাৰোঁ আলু পিটিকা বেঙেনা পুৰা পিটিকা আৰু বিলাহী পুৰা পিটিকা এনেকৈ বহুত কেইখন পিটিকা আমি বনাব পাৰোঁ আৰু মই সেইটো ট্ৰাই কৰিছিলোঁ বনাবলৈ মই বনাইছোঁ সেইটো চেষ্টাও কৰিছিলোঁ বহুত ধুনীয়া হৈছে খাবলৈ আৰু চুজিৰ লগত আমি কেনেকৈ কি বস্তুবোৰ এড কৰি পিনে বনাব পাৰোঁ আমি সেইটোও চাইছিলোঁ বহুত ধুনীয়াকৈ বনাইছে গাখীৰ চেনি এনেকৈ দি পিনে সেইটো ভাল লাগিছে পিঠা চাইছিলোঁ টেকেলি পিঠা আৰু আপোনাৰ যিটো নাৰিকলৰ পিঠা হয় সেইবোৰ চাইছিলোঁ আপুনি কেনেকৈ তেলত ভাজি দিব ভাজি দি পিনে তাৰ ভিতৰত নাৰিকল সোমোৱাই এইটো কেনেকৈ বনাব পাৰি তাৰপিছত খাই চাব পাৰি যে কিমান টেষ্টি হয় মিঠা হয় ভাল লাগে খাই পেনি আৰু আমি চাইছিলোঁ মই এইটোও চাইছিলোঁ যে কেনেকৈ আমি চব্জি বেলেগ বেলেগ ধৰণৰ বনাব পাৰোঁ কেনেকৈ আমি কঁঠালৰ মুচীৰে বনাব পাৰোঁ এখন চব্জি যিটো বহুত টেষ্টি হয় মই এইটো ৰান্ধিছিলোঁ কঁঠালৰ মুচী লৈ আলু মিক্স কৰি মচলা পাতি দি পিনে আৰু তেজপাত দিব লাগে ৰহুন আদা এইবোৰ সব জিৰা জালুক সব দি আৰু সেইটো বহুত টেষ্টি হৈছিলে বনাই পাইছিলোঁ লগতে আৰু বিভিন্ন ধৰণৰ এনেকুৱা খাদ্যৰ ৰেচিপি আছে যিটো চাইছোঁ আৰু শিকিছোঁ মইও আৰু ঘৰত বনাবলৈ ট্ৰাই কৰিছোঁ বনাইছোঁ আৰু কিছুমান হয়তো অকণমান ইফাল সিফাল হৈ যায় টেষ্টটো নিমিলে বাত বহুতখিনি বনাই পেনি আমি খাইছোঁ তো ভালেই লাগিছে তো সেইটোৱে মোক বহুত সহায় কৰিছে নিজৰ কেনেকৈ মানে নিজৰ ভোক লাগিলে তেতিয়া অকণমান টাইমতে আমি কি বস্তু বনাই লৈ মেলি খাওঁ বা কিহৰ লগত খাওঁ আচাৰ কেনেকৈ বনাব পাৰি সেইটো চাইছিলোঁ বিভিন্ন ধৰণৰ আচাৰ আমি বনাইছোঁ ঘৰটো আছে তেনেকুৱা যেনেকুৱা আপোনাৰ গাজৰৰ আচাৰ বন্ধাকবিৰ আচাৰ বা আপোনাৰ আমৰ আচাৰ এইবোৰ আমি ঘৰত বনাইছোঁ সেইবোৰ টেষ্টি হৈছে তো বিভিন্ন ধৰণৰ খাদ্য আৰু ৰেচিপি মই চাইছোঁ আৰু আমি বনাইছোঁ